হেল্ল' হয় এ মই কেব এখন বুক কৰিছিলোঁ অ' আপোনাৰ দেৰি হৈছে অ' মই কি কয় মই ঠিকনাটো ভুলকৈ দি পালো এতিয়া মই কেঞ্চেল কৰি দিওঁ বুলি ভাবিছোঁ অ' একো নাই দিয়ক অ' হ'ব দিয়ক একো নাই আপুনি যদি লে'ট কৰিছে তেনে মই এতিয়া বেলেগ এখন কেবতে যাবলৈ ওলাইছো আৰু অ' ঠিক আছে হ'ব দিয়ক